হেল্ল' মই প্ৰাঞ্জল কোঁচে কৈছোঁ মাছখোৱাৰপৰা হয় আপোনাৰ তাৰপৰা মই ৰিয়েলমি ফাইভ জি মোবাইল এটা লৈছিলোঁ

এই ফোনটোৰ ৱাৰেণ্টিৰ কভাৰেজটো আছে নাই মই জানিব বিচাৰিছোঁ হয় আপুনি জনাব বিচাৰে যদি জনাওকচোন কিমান দিন মই ৱাৰেণ্টিৰ পিৰিয়ড পাম এইটো মোবাইলটোৰ

হয় আপুনি ৱাৰেণ্টি কভাৰেজটোৰ বিষয়ে জনাওক

হয় কেমেৰাটো ৱাৰেণ্টি বিচাৰিছোঁ মই কভাৰেজটো ভাল কৰিবলৈ ৱাৰেণ্টি পিৰিয়ডটো লাগিব নহয় অঁ কিমান দিন ৱাৰেণ্টি পিৰিয়ডটোৰ ভিতৰত মই হেৰি কৰিব পাৰিম জনাওকচোন ঠিক আছে বাৰু ঠিক আছে ঠিক আছে